ছাৰ কথা এটা শুনকচোন বিলটো মই ৰমেনৰ হাতত দি পঠিয়াইছিলোঁ কিন্তু ৰচিদটো নিদিলে কিহৰ কাৰণে নিদিলে জানিব পাৰিম নেকি নহয় ৰমেনেতো পালে কিন্তু মোৰ ভাগৰ বিলৰ ৰচিদতো কিহৰ কাৰণে নিদিলে হয় এতিয়া চাওক এতিয়া আপুনি হয় কৈছে যে নেথাকিলেও একো নাই কিন্তু ভয় লাগে ন আমি গাঁৱলীয়া মানুহ হাজিৰা কৰি খোৱা মানুহ কিন্তু আকৌ যদি আজি যিটো বিল দিলোঁ তাৰ ৰচিদটো আপুনি নিদিলে কাইলৈ যদি আকৌ বিলটো আহে সেইটো আজিৰটো যোগ হৈ আহে তেতিয়াহ'লেতো দিবলৈ আমাৰ অসুবিধা হৈ যাব আৰু যদি ৰচিদটো থাকে তেতিয়া ক'ব পাৰিম যে আমি যোৱাবাৰ বিল দিছোঁ কিন্তু যদি ৰচিদটো নাথাকে আমি সেইটো প্ৰমাণোতো দেখুৱাব নোৱাৰিম

হয় নেকি একো অসুবিধা নহয় হয় তথাপিও এবাৰ বিদ্যুৎ পৰিষদ গ্ৰাহক সেৱালৈ ফোন এটা কৰি চাব চাওঁ নেকি যে কিবা অসুবিধা হ'ব নেকি হয় ঠিক আছে কৰিছোঁ মই হেল্ল' হয় ছাৰ নমস্কাৰ হয় ছাৰ নমস্কাৰ মই ক'লো মই মানে কি হ'ল বিদ্যুত মই বিল দিছিলোঁ এই বিল দিলোঁ বিল দিয়াৰ পিছত মই যোৱা নাছিলোঁ মোৰ গাঁৱৰে এজন মানুহক মি হাতত মই বিলটো দি পঠিয়াইছিলোঁ কিন্তু তেখেতে বিলখন বিলৰ ৰচিদটো পালে কিন্তু মই নাপালোঁ আৰু মই পৰিশোধ কেন্দ্ৰলৈ গৈছিলোঁ ৰচিদটো বিচাৰি কিন্তু ক'লে তাত ক'লে যে ৰচিদটো নহ'লেও একো কথা নাই কিন্তু ছাৰ হ'লেও ভয় লাগে দিয়কচোন আমি হাজিৰা কৰি খোৱা মানুহহে আৰু কাইলৈ কি হ'ল কাইলৈ যদি পাছৰ মাহৰ বিলটোত যদি এই মাহৰ বিলটো যদি একেলগে যোগ হৈ আহে তেতিয়াতো আমি আমাৰ দিবলৈ অসুবিধা হৈ যাব এতিয়া আমি তেতিয়া ক'ব পাৰিম যে আগৰ মাহত আমি এইটো বিল দিছিলোঁ ৰচিদটো আছে ৰচিদটো দেখুৱায় কিন্তু এতিয়াচোন আমি ৰচিদটো তেনেকৈ দিবলৈ পাছত দেখোন নাথাকিব সেইকাৰণে ভয় লাগে দিয়কচোন কথাটো হয় হ'লেও দিয়কচোন ৰচিদটো চবেই যেতিয়া পাইছে মইনো কিয় কমকৈ পালোঁ আৰু ৰচিদটো ইমান কমকৈ আনিব নালাগে নহয় ধৰক

অঁ তেওঁলো তেওঁলোকে লাগে বেছি হওক ঘূৰাই নিয়ক কিন্তু কমকৈতো আনিব নালাগে সেইটো তেওঁলোকৰ অসাৱধানতা

হয় আকৌ যদি আকৌ পাছত যদি আকৌ বিল আকৌ সেইটো যোগ হৈ আহে তেতিয়া আকৌ আমি বিল দিবলৈ নেযাওঁ বিল নিদিওঁ আকৌ সেইটো কাৰণ সেইটো আপোনালোকৰহে আপোনালোকৰহে সেইটো হেৰি হয়

ঠিক আছে তেতিয়াহ'লে একো অসুবিধা নহয় যদি বাৰু কোনো কথা নাই কাৰণ হ'লেও এতিয়া ভয় লাগে কাইলৈ আপুনি বিলৰ ৰচিদটো আজি বিল দিয়া ৰচিদটোতো নিদিলেই কাইলৈ যদি আকৌ বিল আহে তেতিয়াতো আমি কথাটো ক'বহি নোৱাৰিম ন যে আপোনালোকেনো কিমান মানুহ মনত ৰাখিব আপোনালোকক ক'বহিতো নোৱাৰিম যে আমি যোৱাবাৰ বিল দিছিলোঁ এইবাৰ কিয় আহিলে আকৌ আহিছে যে ইমানটো বিল

ঠিক আছে আপুনি কৈছে যদি শুনি ৰাখিছোঁ আৰু কিন্তু আকৌ অহাবাৰলৈ যদি আকৌ এই মাহৰ বিলটো যদি যোগ হৈ আহে তেতিয়াহ'লে মই কিন্তু আকৌ আহিম তেতিয়া তেতিয়া আপুনি তাৰ প্ৰত্য়ুত্তৰ দিব লাগিব হয় ঠিক আছে ঠিক আছে আপুনি ইমান ধুনীয়াকৈ যে মোৰ লগত কথা পাতিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ হয় ঠিক আছে ধন্যবাদ ধন্যবাদ